ব্যৱসায় ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় টকা পইচাৰ কাৰণে টকা পইচা আমাৰ বহুত অসুবিধা হয় টকা পইচা নহ'লে ব্যৱসায় কৰি কেনেকৈ কৰিব ব্যৱসায়ৰ কাৰণে টকা পইচা আমি একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহ দিন হাজিৰা কৰা ব্যৱসায় কৰিবলৈ হ'লে আধাতে ৰখি যাবলগীয়া হয় বস্তু আনি আজি আনি বেছি আকৌ আনিবলৈ অলপ কষ্ট হয় তেনেকৈয়ে ৰখা হয় ব্যৱসায়টো বন্ধ হৈ যায় বহুতখিনি সমস্যাত পৰিবলগীয়া হয় কিছুমান ক্ষেত্ৰত বস্তু আনিবলৈ ব্যৱসায়টো আকৌ আগবঢ়াই নিবলৈ এই হ'লে লোনৰ দৰকাৰ হয় লোন ল'বলগীয়া হয় গোটবিলাকত বহুতখিনি কামত গোটৰপৰা লোন লৈ আকৌ ধাৰ মাৰিবলগীয়া হয় সমস্যা বাঢ়ি গৈ থাকে ডাঙৰ ব্যৱসায় কৰিবলৈ আমি ইমান টকা পইচাৰ প্ৰয়োজন হয় যে বহুত সমস্যা সন্মুখীন হ'বলগীয়া হয় সমস্যাবোৰ সমাধান কৰিবলৈ টকা পইচাই এই মেইন টকা পইচাৰ লগতেই সন্মুখীন সমস্যাবিলাক সন্মুখীন হয় ব্যৱসায় ডাঙৰ কৰিবলৈ হয় সমস্যা হয় ঘৰখনত বহুতখিনি এই খৰচা হয় টকা ল'ৰা ছোৱালী পঢ়ুৱা শুনোৱা ক্ষেত্ৰতো পইচা পাতি খৰচা হৈ যায় হয় সেই কাৰণেও ব্যৱসায়টোত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সমস্যাটো কাৰণে এই বহুত বহুত কিবাকিবি কৰিবলগীয়া হয় হয় সাধাৰণ ব্যৱসায় কৰিবলৈ হ'লেও বহুতখিনি পইচা দৰকাৰ হয় ব্যৱসায় কৰোঁ কৰি থাকিবলৈ হ'লে ডাঙৰ সমস্যা হয় আমাৰ আমি গাঁৱলীয়া মানুহ আমি কণী বেচোঁ হাঁহ কুকুৰা পোহোঁ বেচোঁ পুহি ছাগলী পুহি বেচোঁ এইবিলাক কৰিয়ে কৰিবলগীয়া হয় ব্যৱসায়টো আগবঢ়াই নিবলৈ দোকান এখন দিবলৈয়ো বহুতখিনি পইচা পাতিৰ প্ৰয়োজন হয় পইচাৰ কাৰণে ব্যৱসায় ৰখি যায় খৰচা হৈ থাকে মাটি কিছুমান ক্ষেত্ৰত ঘৰখনৰ সমস্যাৰ ক্ষেত্ৰতো ব্যৱসায় আগবঢ়াই নিবলৈ টকা পইচাৰ অসুবিধা হয় টকা পইচা কাৰণে আমি দুখীয়া মানুহ টকা পইচাখিনিৰ কাৰণে নে ব্যৱসায় ৰখিবলগীয়া হয় ব্যৱসায়টো আগবঢ়াই নিবলৈ টকাৰ প্ৰয়োজন টকা নহ'লে ব্যৱসায় কৰিব নোৱাৰি সমস্যাবিলাক যেনে আজি বস্তু আনিলে কাইলৈ আনিবলৈ আকৌ টকা প্ৰয়োজন আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহখিনিৰ কাৰণে বহুতখিনি সমস্যাই পইচাই সমস্যা হয় পইচাৰ কাৰণেই ব্যৱসায়বিলাক ৰখাই দিবলগীয়া হয় কিছুমান ক্ষেত্ৰত ব্যৱসায়টো কৰিয়ে ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱা হয় ল'ৰা ছোৱালীক পঢ়ুৱা শুনোৱাত আদি পইচা দিলেও আকৌ ব্যৱসায় কাৰণে পইচা কমি যায় তেনেকুৱা কিছুমান সমস্যাটো সমস্যাত হয় প্ৰত্যাহ্বান হ'বলগীয়া হয় কিছুমান ক্ষেত্ৰত সেইকাৰণে পইচাই আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে পইচাই হেৰি ব্যৱসায় কৰিবলৈ মেইন পইচাই আমাক দৰকাৰ হয় পইচাবিলাকৰ কাৰণে পইচাৰ কাৰণেই মানুহ বহুত বহুত ব্যৱসায় ৰখাই দিবলগীয়া হয় ব্যৱসায় কৰিবলৈ হ'লে কিছুমান আমি যিবিলাক কামত থ'বলগীয়া খটাবলগীয়া পইচা কিছুমানো আমি হেৰি কৰিবলগীয়া হয় ব্যৱসায়ত খটাবলগীয়া হয় ব্যৱসায় ল'লে হাঁহ কুকুৰা পুহিলেও বেমাৰ আজাৰে হাঁহ কুকুৰা লৈ যায় তেনেকৈয়ো মৰে তেনেকৈয়ো আমাৰ পইচা পাতিৰপৰা সন্মুখীন হ'বলগীয়া হয় আজি কুকুৰা পুহিও মানুহ সমস্যা কুকুৰা মৰি যায় ডাঙৰ হৈ কুকুৰা বেমাৰ হয় বেমাৰ হৈয়ো তেনেকৈয়ো মৰি মৰি যায় তেনেকৈয়ো আমাৰ পইচা পাতিৰপৰা সমস্যা হয় কুকুৰা ব্যৱসায় কৰিবলৈ হ'লেও বহুতখিনি সমস্যাত ভুগি ভুগিবলগীয়া হয় পইচাৰ কাৰণে আজি আমি পইচা কাৰণেই সমস্যাবিলাক সমাধান কৰিব নোৱাৰোঁ প্ৰত্যাহ্বানত ভোগোঁ প্ৰত্যাহ্বান যেনে ধৰক ঘৰ চলোৱাত ল'ৰা ছোৱালী পঢ়া শুনোৱাত এইবিলাকৰ ব্যৱসায়টো কৰিব নোৱাৰিলে আমাৰ এইবিলাক ক্ষেত্ৰৰপৰা আমি আগ বাঢ়ি যাব নোৱাৰোঁ ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়টো আগবঢ়াই নিবলৈ ল'ৰা ছোৱালীক পঢ়োৱা শুনোৱা আদিৰপৰা দিবলৈ হ'লে ব্যৱসায়ত আমি বহুতখিনি প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া হয় হয় এইবিলাক কৰিবলৈ হ'লে আমাৰ নিচিনা মানুহ দুখীয়া মানুহৰ কাৰণে টকা পইচা টো দৰকাৰ হয় টকা পইচা দৰকাৰ ব্যৱসায় কৰিবলৈ পইচা পাতি বহুতখিনি পইচাই দৰকাৰ হয় পইচা লোন ল'বলগীয়া হয় মাটি বন্ধক দিবলগীয়া হয় তেনেকৈ এটা ব্যৱসায় আগবঢ়াই নিয়া হয় ব্যৱসায়টো আকৌ পইচা খৰচা কৰি থাকিবলগীয়া হয় আজি বেমাৰ আজাৰ সকলোখিনি ক্ষেত্ৰত ব্যৱসায়টো ডাউন পৰি যায় পইচা খৰচা কৰিবলগীয়া হয় দৰৱ কিনা ঘৰখনত নানান ধৰণৰ সমস্যাৰ কাৰণে ব্যৱসায়বিলাকত ডাঙৰ পইচাই ডাঙৰ সমস্যা হয় আজি গাহৰি পুহি হাঁহ পুহি কুকুৰা পুহি এইবিলাক কৰিবলৈ হ'লেও কিছুমান বস্তু বেমাৰে গাহৰি মাৰি নিয়ে ছাগলী মাৰি নিয়ে বেমাৰবিলাকে তেনেকৈয়ো ব্যৱসায়বিলাক আগবঢ়াই নিবলৈ বহুতখিনি সমস্যা ক্ষেত্ৰত আমি সমস্যাত পৰোঁ ল'ৰা ছোৱালীক পঢ়োৱা ক্ষেত্ৰত ব্যৱসায়ত ডাউন পৰি যায় ব্যৱসায়বিলাক আগবঢ়াবলৈ হ'লে পইচাই প্ৰয়োজন পইচাৰ কাৰণে বহুত মানে ক্ষেত্ৰত পিছপৰি ৰ'বলগীয়া হয় ব্যৱসায়

ব্যৱসায় ডাঙৰ সমস্যা আজি এখন বজাৰ কৰি ঘৰখন চলা হয় ঘৰখন চলিবলৈ হ'লে বহুতখিনি পইচাৰ আজিকালি বস্তু বাহনীবিলাকৰ দাম সেইকাৰণে ঘৰখন চলোৱাতো বহুতখিনি পইচা সোমাই যায় তেনেকৈয়ো আকৌ গোটবিলাকত পইচা দিবলগীয়া হয় সেইবিলাকৰ কাৰণেও ব্যৱসায় এটা চলাই নিবলৈ বহুতখিনি সমস্যা সন্মুখীন হ'বলগীয়া হয় সেইবিলাক কাৰণে কিছুমান ক্ষেত্ৰত পইচাৰ সন্মুখীন পইচাই সমস্যা সন্মুখীন হ'বলগীয়া হয় এইবিলাক কিছুমান ক্ষেত্ৰত এখন দোকান দিবলৈ হ'লে গাঁৱত তেনেকুৱা ঠাই লাগিব ঠাই কিছুমান ঠাই দোকান দিবলৈ দোকান খুলিবলৈ ভাল সেইবিলাক ক্ষেত্ৰত পইচা পাতি কিছুমান ব্যৱসায় কৰিবলৈ হ'লে সেইবিলাক পইচাৰ কাৰণেই পিছপৰি ৰ'বলগীয়া হয় ব্যৱসায়ত তেনেকৈ সমস্যাৰ সন্মুখীন হয় পইচাৰ কাৰণে পইচাৰ ক্ষেত্ৰতে ব্যৱসায়বিলাক আগবাঢ়ি যোৱাত সমস্যা হয় প্ৰত্যাহ্বানবিলাক যেনেকৈ বস্তু আনিব নোৱাৰি চব্জি শাক পাচলি আনিব নোৱাৰি কিবাকিবি কৰিবলৈ হ'লে বহুতখিনি ক্ষেত্ৰত পইচা বহুত দৰকাৰ হয় পইচাৰ কাৰণে ব্যৱসায় এই লগ আৰু ব্যৱসায় কাৰণে বহুতখিনি হ'ম ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় পইচাৰ ক্ষেত্ৰতে বহুতখিনি ডাঙৰ সমস্যা সন্মুখীন হ'বলগীয়া হয় এই এই কাৰণে সমস্যা সন্মুখীন হৈ ব্যৱসায়বিলাক বন্ধ হৈ যায়